হয় নিশ্চয় মোৰ গান শুনি ভাল লাগে ভাল পাওঁ ইয়াৰে কিছুমান সংগীত আধুনিক সংগীত হৈ পৰে হিন্দী অসমীয়া ইংলিছ অসমীয়া আধুনিক সংগীতবিলাক ভাল লাগে প্ৰিয় গায়কৰ ভিতৰত মোৰ বহুত গায়কেই পৰি যায় প্ৰিয় গায়ক বুলি ক'লে অসমীয়া জুবিন গাৰ্গ তাৰ পিছত নীল আকাশ তাৰ পিছত হিন্দী অৰিজিত সিং আৰমান মালিক আৰু স্থানীয় সংগীত বুলি ক'লে আমাৰ ইয়াতে বৰগীতটো প্ৰায় চলে